মোৰ এই পানী লোৱা পাইপটো টেপটো ফাটি গ'ল পানী ওলোৱাত মানে এতিয়া বৰ অসুবিধা হৈছে তাকে আপুনি পাৰিলে চাই যাওকচোন মই এই এই কদম তিনিআলি পৰা অকণমান তললৈ নামি নামঘৰটো আছে যে নামঘৰটোৰ মুখে মুখে ঘৰটো

আহকচোন

অ অ অ অ অ হ'ব হ'ব বাৰু হ'ব